হাঁহ কুকুৰা সামগ্ৰী প্ৰচেছবিলাক মানে হাঁহ কুকুৰা সামগ্ৰী সাধাৰণ পদ্ধতিত মানে ধৰক দানা দিয়া পাত্ৰ পানী দিয়া পাত্ৰ দানা দিয়া পাত্ৰ পানী দিয়া পাত্ৰ আকৌ মাজে সময়ে দৰৱ খোৱাব লাগিব হাঁহ কুকুৰা দানা দিয়া পানী দিয়া পাত্ৰবিলাক ভাল ধৰণে চাফ চিকুণ কৰি দিন ডেইলি দুবাৰ তিনিবাৰকৈ ধুই আৰু হাঁহ কুকুৰাবিলাকো বহুত পৰিষ্কাৰ কৰি ৰাখি গুবিলাকো যেন আৰু সিহঁতক কেইবাবাৰো যিমানবাৰ পৰিষ্কাৰ কৰিব পাৰে সিমান ভাল পাত্ৰবিলাকো কেইবাবাৰো ধুব লাগিব ধুই পিনি আকৌ সিহঁতক মাজে সময়ে দৰৱ খুৱাব লাগিব ভিটামিন দিব লাগিব দৰৱ ভিটামিন দি পেলাই বহুতখিনি সিহঁতক যিমান চাফা কৰি ৰাখিব পৰা হয় সিমানেই ভাল চাফা কৰি ৰাখি প্ৰচেছবিলাক মানে প্ৰচেছনো কি ধৰক হাঁহ কুকুৰা দানা দানা পাত্ৰবিলাক দানা দিয়া পাত্ৰ দৰৱ দৰৱ খুৱাব লাগিব ভিটামিন দিব লাগিব পাত্ৰবিলাক পানী পাত্ৰও বেলেগ দানা দিয়া পাত্ৰটো বেলেগ মানে আকৌ গঁৰালটো বহুত চাফ চিকুণ কৰি ৰাখিব লাগিব কৰি ৰাখি আৰু কৰি ৰাখিলে মানে বহুত ভাল ধৰণে অতি সোনকালে ডাঙৰ হয় সিহঁত ডাঙৰ হৈ সিহঁতক মানে মাংস ব পশুবধ মাংসৰ বাবে কটা হয় মাংস মাংস আমি কাটিও বিক্ৰী কৰোঁ গোটাকৈও বিক্ৰী কৰিব পৰা যায় কাটি বিক্ৰী কৰি গোটাকৈও মানে বিক্ৰী কৰিব পৰা যায় কাটি বিক্ৰী কৰিলে বহুতখিনি লাভ থাকে আৰু মাংস মাংস কাটি পেলাই বিক্ৰী কৰিলে বহুতখিনি লাভ পোৱা যায় আৰু আৰু সাধাৰণ পদ্ধতি মানে সাধাৰণ পদ্ধতি অন্তিম সামগ্ৰীটো মানে অন্তিম সামগ্ৰী গুণটোনো কিটো আৰু সেইবিলাকেই আৰু গুণ মানে বহুতখিনি যিমানেই চাফ চিকুণ কৰি ৰাখিব পৰা যায় সিমানেই বহুত ভাল ধৰণে সিহঁত ডাঙৰ হয় সিহঁতক মাজে সময়ে ভিটামিন দিব লাগিব দৰৱ দিব লাগিব আৰু দানা দিয়া পাত্ৰবিলাক ধুবও লাগিব ধুই পেলাই দানা দিয়া পাত্ৰও ধুব লাগিব মাজে সময়ে পানী খোৱাব লাগিব বতাহ সোমাবলৈ বায়ু চলাচল কৰিব পৰাকৈ বতাহো সোমাব পৰাকৈ ধুনীয়াকৈ ৰাখিব লাগিব যিমানে ভাল ধৰণে ৰাখিব পাৰে সিমানেই ভাল কে ডাঙৰ হয় আৰু মাংস আমি কাটিও বিক্ৰী কৰিব পাৰোঁ আমাৰ ব্যৱসায়ৰ কাৰণে কাটিও বি ব্যৱসায় এটা কৰোঁ বুলি ক'লে কাটি বিক্ৰী কৰা হয় গোটাকৈও বিক্ৰী কৰা হয় মানে

কাটিও বিক্ৰী কৰা হয় গোটাকৈও বিক্ৰী কৰা কৰিব পৰা যায়